হেল্ল' অঁ অঁ বাইদেউ মোৰ এটা বুক লাগিছিল মই অনন্যা মই অনন্য়া মোৰ মই মানে বঙাইগাঁওৰ পৰা কৈছোঁ মই এই মোৰ এই ৰিক ডেট পৰ্টেল আৰু হোৱেন হো উইল ক্ৰাই হোৱেন ইউ ট্ৰাই ৰবীন শৰ্মা এই দুটা বুক লাগিছিল কিমান প্ৰাইচ পৰিব কিমান প্ৰাইছটো হ'ব পাৰ বুক ফ'ৰ ফিফটি অঁ ডিছকাউণ্ট নাই নেকি টেন পাৰচেণ্ট অঁ টেন পাৰ্চেন্ট ডিছকাউণ্ট আৰু অনলাইন ডেলিভেৰি হ'ব হৈ যাব ত' মই মোৰ এড্ৰেছটো মই আপোনাক হোৱাটছাপ কৰি দিওঁ আপোনাৰ নম্বৰটো এইটোৱেই হয় অঁ অঁ অঁ অঁ মই আপোনাক এড্ৰেচ এই নাম্বাৰটোত আপোনাক মোৰ এড্ৰেছটো পঠাই দিম আৰু মই জি পে' কৰি দিম হা আপোনাৰ ইউ পি আই স্কেনাৰটো মোক পঠাই দিব অঁ এডভাঞ্চ দিব লাগিব অঁ অঁ ঠিক আছে ঠিক আছে দিয়ক ধন্যবাদ